অঁ মই এই চিমিয়ে কৈছিলোঁ দিছা হয়নে অঁ আপোনাৰ নাম্বাৰটো মই এনেকে পাইছিলোঁ মানে এই ডিব্ৰুগড় ৰেলৱে' ষ্টেচনৰ ওচৰত এনেকে ভাড়া ঘৰ পাম নেকি বাৰু

তেনেকে আপুনি ক'বাত গম পায় নেকি বুলি মোক মানে আপোনাৰ তাতে দিয়ে বুলি কৈছিলে মানে খালী হ'ব নেকি বুলিয়ে ফোন কৰিছিলোঁ আপোনাক

অঁ অঁ অঁ অঁ অঁ অঁ

ওচৰতে ন' মানে পাঁচ মিনিট ন মানে মোক এই ৰেলৱে ষ্টেশ্যনৰ তাতে মানে লাগিছিলে তেনেকে মানে মোৰ কাম আছে মানে বেছি দূৰ হ'লে মোৰ দিগদাৰ হৈ যাব যে

অঁ অঁ তেখেতে তেনেকে কৈছিলোঁ মানে আপোনাক অঁ

মানে সেইবাবে মই এতিয়া মানে

অঁ অঁ অঁ হা হা মই যে আপোনাৰ গুৱাহাটীৰ পৰা কৈ আছোঁ অঁ অঁ গুৱাহাটী মেন টাউনত তাতে থাকো বাৰু

তাৰপিছত ইয়াতে আছোঁ মই ইয়াত থাকিলে আপোনাৰ মোৰ ছিক্স মান্থথ এইট মানথলৈকে কাম হ'ব চাগে তেনেকে হে মানে তাৰপিছত আকৌ অঁ অঁ অঁ অঁ হয় বাৰু অঁ অঁ অঁ চেল্ফ কুক নহয় ন পি জি বিলাকত

তেনেকে ত' পি জি বুলি কৰিলে মানে মোৰতো অলপ দিগদাৰ হৈ যাব খোৱা বােৱাটো ক্ষেত্ৰত সেইটো কাৰণে মানে অঁ অঁ বাকী আপোনাৰ বাণীপুৰ সেই ষ্টেশ্যনৰ ওচৰতে ন অঁ অঁ এনেই আপোনাৰ ৰুম তাত কিমানজন আছে ভাৰাতীয়া ৰেন্টোট অঁ অঁ অঁ অঁ কিন্তু খালীহে এতিয়ালৈকে নাই ন

পি জি হ'লে মানে মই সেইটোৱে দিগদাৰ হৈ যাব যে অঁ অঁ মোৰ দিগদাৰ হৈ যাব যে অঁ অঁ সেয়া আৰু মানে মোৰ কেতিয়াবা দেৰি হ'ব লাগিলে মোৰ তেনেকেতো নিমিলিব যে

অঁ

সেইটো কাৰণে মানে মই মই নাই নাই মই অকলেই থাকিম বাৰু তেনেকে মানে অঁ আপুনি মানে এনেই অকল ছিংগল ৰুম দিয়ে নে এনেকে মানে ৰুমকেইটা দিব আপুনি দুটা

আৰু অঁ কিটচেনটো থাকিব বাৰু এনেই বাথৰুম এটেছ থাকিলে মানে আপুনি এনেই কিমান লয় বাৰু মন্থলি ফাইভ থাউজেণ্ড ন অঁ সেইটো এক্সট্ৰা হ'ব মানে

মানে মই যদি টেন কে ন দুটা মাহৰ অঁ অঁ অঁ অঁ অঁ গম পাইছোঁ বাৰু এইটো অঁ অঁ

মই লাগিলে আপোনাক দি দিম বাৰু চিকিউৰিটি মানিটো মই ন'লোৱা আগতেই বাৰু আপোনাক পে' কৰি দিম কাৰণ মানে মোক ইমিডিয়েট লাগে মানে এইটো লাগিবই মানে আৰু মই নগ'লেও নহ'ব যে অঁ এনেই তেখেত ক'ৰ হয় বাৰু যোন য'ত থাকে মানে অঁ শিৱসাগৰ হয় অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে দিয়ক আপুনি মোক জনাব হা কনফাৰ্ম কৰি অঁ অঁ ঠিক আছে